হেল্ল' কোনে কল কৰিছিলে হয় কিবা কি কামত অঁ নতুন অঁ কি কি কাঠৰ লাগিছিলে বা

অঁ চেগুণ চেগুণ তেগুণৰ ভাল হয় বাৰু বিচনা আঠ হাজাৰ ন হাজাৰ পোন্ধৰলৈ পোন্ধৰ পোন্ধৰ সোতৰলৈকে আছে সোতৰ হাজাৰ পোন্ধৰ সোতৰ হাজাৰ মানলৈকে আছে কমাই হয় আপুনি আহিব চাব ভালদৰে কোন কেনেকুৱা টাইপৰ লাগে কেনেকুৱা কি আপুনি আহি কৈ যাব আপুনি দৰ দাম কৰি যাব আমি অলপ কমাই দিম আমি দুজনীয়া হ'লে ভাল কাঠৰ ল'লেতো আপুনি সোতৰ ষোল্ল এনেকা হ'ব এই এনেই ভাল তক্তা বৰ্তমান এনেকে ল'লে আঠ ন মাহত হ'ব অঁ বক্স টাইপ এনেকুৱা বনালে সোতৰ ষোল্ল মানত হ'ব আমাৰ গাড়ীৰ ড্ৰাইভৰ চাইভাৰ আছে আপুনি আহিব ঘৰটো ক'ত আছে যিবিলাক কৈ চাই মেলি গ'লেই হ'ল কিমান মানে আপুনি পে'মেণ্টটো কৰি মানে কৰি গ'লেই হ'ল আৰু কেনেকুৱা কি কৰিব লাগে বাকী আমি কৰি দিম

হয় এনেকুৱা ডিজাইন ডিজাইন চিজাইন থাকা লাগিলেও পাৰিম আমি কৰিব পাৰিম তেতিয়া অলপ দামটো বেছি হ'ব আৰু ডিজাইন চিজাইন থকা হ'লে বাইছ একৈছ এনে হ'ব আৰু আপোনাৰ কাৰণে বিছ মানত দিম আৰু আপোনাক আপুনি আহিব আপুনি আজি হয় আহিব আজি

অঁ